অ হেল্ল' চিণ্টুৰ দোকানত লাগিছেনে অ মই কালি আপোনাৰ তাত যোৱাকালি গৈছিলোঁ যে

অ অ তেনে অ কালি কালিলৈ তেনে দোকান খোলা থাকিবনে

অ অ কালিলৈ কিমান সময়ত খুলিব দোকান অ অ আৰু আপোনাক নিৰিবিলি কিতাপখন পাম নেকি অ অ অ ঠিক আছে তেন্তে অ অ হ'ব দিয়া